হয় কওকচোন অঁ কি হ'ল কিবা হৈছে নেকি অঁ হেহ্ আপোনাৰ চোলাটো সৰু হ'ল নেকি অঁ ৰ'বচোন ৰ'ব ৰ'ব আপোনাৰ চোলাটো ৰংটো কেনেকুৱা আছিলে বাৰু কিবা খেলি মেলি হৈছে নি বাৰু অঁ হয় নেকি কিহত খেলি মেলি হ'ল এইটোতো মই ঠিকেই চিলাইছিলোঁ কিমান সৰু বাৰু কিমান সৰু সেইটো হয় বাৰু এটা কাম কৰক আপুনি আপোনাৰ ইমানজেন্সি বাৰু নেকি বাৰু নাই নাই আপুনি ৰ'ব ৰ'ব আপোনাৰ আপোনাৰ চোলাটো কেতিয়াকে দৰকাৰ সেইটো কওক মোৰটো সেইটো হয় বাৰু খালী মোৰ এনেকুৱা ভুল আগত কেতিয়াও হোৱা নাই কিহৰ গণ্ডগোল হ'ল মই চাব লাগিব বাৰু বহীখনত জোখটো মই চাম আপুনি চোলাটো মোক ইয়াত হয় হয় মই বাৰু চেষ্টা কৰিম আপুনি মোক আজিৰ ভিতৰত আপুনি আপুনি বেয়া নাপাই যদি মোক আজিৰ ভিতৰত চোলাটো মোৰ ওচৰত আনি দিব পাৰিব নেকি অঁ আপুনি মোক আজিৰ ভিতৰত কিবা কৰি চোলাটো দিয়ক মই কাপোৰটো মিলাই আপোনাক একেই এটা কাপোৰ আকৌ আপুনি পৰহিলে নাপালে কিবা অসুবিধা হ'ব নেকি অঁ মানে কি হৈছে চোলাটো আকৌ কাপোৰটো মোৰ ওচৰত নাই এতিয়া সেইটো কাপোৰ থকাহেঁতেনটো মই আপোনাক আজিয়েই মই চিলাই আজি চিলাই আপোনাক কাইলৈ লৈ যাবলৈ ক'লোঁহেতেন কিন্তু আপোনাক চোলাটো মই আনি ফটো মাৰি দি একেই কাপোৰ এটা আনি আপোনাৰ মই গম পাইছোঁ গম পাইছোঁ হয় হয় নাই নাই আপুনি আপুনি আপুনি খং নকৰিব চাওক দাদা আপোনাৰ আপোনাক মই মানে আপোনাক সেইটো ভালকৈ মই চিলাই দিয়া ব্যৱস্থা কৰিম বাৰু আপুনি খালী মোক আপুনি আজিৰ ভিতৰতে চোলাটো দি দিয়ক মই যিমান পাৰে সোনকালে আপুনি চোলাটো মোৰ ওচৰলৈ লৈ আহক মই চোলাটো ৰংটো আৰু কাপোৰৰ কোৱালিটিটো চাই পেলাই মই এটা কাপোৰ আনিম মই আপোনাৰ আপোনাৰপৰা মোৰ দ্বিতীয়বাৰ আপুনি মোক দিব নালাগে পইচা দিব নালাগে চিলনী খৰচ দিব নালাগে নহয় নহয় ভুলটো চাগৈ আপোনাৰ নামৰ চাগৈ দুজন মানুহ আহিলে চাগৈ আমিতো নাম লিখিয়েই ৰিচিভ বুক বনাওঁ ন নাম হয় হয় গম পাইছোঁ গম পাইছোঁ মই মই কিয় বহুত ব্যস্ত আছো বাৰু কিন্তু ব্যস্ত হ'লেও মই আপোনাৰ বা আপুনি চোলাটো লৈ আহক আপোনাৰ জোখটোও চাই ল'ম কিমান জোখত লৈছিলোঁ আৰু ক'তনো কেনেকৈ হ'ব ঠিক আছে দিয়ক হ'ব দিয়ক দাদা আপুনি ইমান খং নকৰিব মই আপোনাৰ ওচৰত দূষিত আৰু মই এনেকুৱা কথা বেলেগক আকৌ নক'ব আৰু দিয়ক মোৰ ভুল হ'ল গ'ল আৰু